ষ্ট্ৰীট্জা হয়নে মই আপোনালোকৰ পৰা চিকেন ৰোল অৰ্ডাৰ কৰিছিলোঁ অলপ আগত কিন্তু এতিয়া মই এফালে যাবলগীয়া হ'ল গতিকে মই অৰ্ডাৰটো কেনচেল কৰিব বিচাৰিছোঁ কাইণ্ডলি আপোনালোকে অৰ্ডাৰটো কেনচেল কৰি দিবচোন